নমষ্কাৰ দাদা মই যোৱা সপ্তাহত আপোনালোকৰ এখন গাড়ী বুকিং কৰিছিলোঁ আৰু সেই গাড়ীখনেদি মই গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ গৈছিলোঁ গাড়ীখনৰ যোনজন চালক আছিলে চালকজনে ইমান ধুনীয়াকৈ গাড়ীখন চলাই নিছে ইমান দূৰ ৰাস্তা আমি কেনেকৈ পাৰ হ'লো আমি নিজে গম নাপালোঁ মানে বহুত বহুত ভালকৈ গাড়ীখন চলাই নিছিল আৰু তেখেতৰ ব্যৱহাৰ বহুতেই ভাল আমাৰ লগত ইমান ধুনীয়াকৈ ব্যৱহাৰ কৰিছে চালকজনে আমি মানে খুবেই আপ্লুত গতিকে মই আকৌ এখন সেইখন কেবে ভাড়া কৰিব বিচাৰিছোঁ মানে সেই সেই সেইজন চালকে যাতে চলাই তেনেকুৱা হ'লে ভাল হয় তৌ আপুনি পাৰিলে জনাব যে মই কি সেইখন গাড়ী পাম নেকি যদি পোৱা যায় তেতিয়াহ'লে মই সেই গাড়ীখনে বুকিং কৰিব বিচাৰিছোঁ মই বুকিংখন আজিয়ে কৰিম মই অহাকালি নগাঁৱৰ পৰা মই বঙাইগাঁৱলৈকে যাম আচ্ছা আচ্ছা অঁ অঁ অঁ ঠিক আছে অঁ তেতিয়াহ'লে পালেতো ঠিকেই হৈছে অঁ ঠিক আছে দাদা অঁ অঁ ঠেংক ইউ